হেল্ল' বৰ্ণগাঁও মেডিকেল হস্পিটেল হয়নে মোক ওৱান জিৰ' এইট এখন ইমিডিয়েটলি লাগিছিলে কাৰণ মোৰ গা একেবাৰে ভাল নহয় আৰু মই বহুত বীমাৰত পৰিছোঁ মোৰ মানে বহুত গা বিষ উঠিছে গা বিষ ভৰি বিষ মই চলিব পৰা নাই ঘৰত কোনো নাই মোক হস্পিটেললৈকে লৈ যোৱাৰ বাবে সেইবাবেহে মই আপোনালোকক কল কৰিলোঁ যাতে আপোনালোকে আহে আৰু মোক ইমিডিয়েটলি হস্পিতাললৈকে লৈ যায় মই একদমেই মোৰ গা বিষত থাকিব পৰা নাই জ্বৰ উঠিছে মূৰৰ বিষো হৈছে ভৰিৰ বিষো হৈছে মই বহুত কষ্ট পাই আছোঁ আপোনালোকে যিমান পাৰে সোনকালে আহক মোৰ ঘৰৰ ঠিকনা হৈছে শংকৰ নগৰ ওদালগুৰি অসম ৱাৰ্ড নম্বৰ পাঁচ যিমান পাৰে বেগেতে আহিব মই একদম থাকিব পৰা নাই অনুগ্ৰহ কৰিছোঁ সোনকালে আহিব বুলি আশা আশাও থাকিলে যে আপোনালোকে সোনকালে আহি পাব বুলি মোৰ ঘৰত এতিয়া বৰ্তমান কোনো মানুহ নাই সেইটো সেইবাবেহে আপোনালোকৰ সহায় ল'বলগীয়া হৈছে মই অনুগ্ৰহ কৰিছোঁ আপোনালোকে যে সোনকালে আহে মোক নিবলৈ ধন্যবাদ